মই হেৰি আজি বন্ধ যিহেতু আজি মই এ কিবা মোৰ কাৰণে কিবা কৰিবলগীয়া কাম আছে নেকি

হয় ঠিক আছে কেতিয়া লাগিব বাৰু ফটোখন হয় পাৰিম বাৰু মই আজি পাৰিলে আজিয়ে দি দিব পাৰিম অ ঠিক আছে বাৰু হয় ঠিক আছে অ ঠিক আছে ঠিক আছে অ ঠিক আছে